প্ৰথম কথা প্ৰশ্নটোতে মই এটা আসোঁৱাহ দেখিছোঁ আসোঁৱাহটো এইটো মই আঙুলিয়াই দিব বিচাৰিছোঁ প্ৰশ্নটো হ'ব লাগিছিলে আপুনি কেতিয়াবা ইংৰাজীৰপৰা বা অন্যভাষাৰপৰা অসমীয়ালৈ কিবা অনুবাদ কৰিব লগা হৈছিল নেকি বা যদি কৰিছে তেতিয়া ইয়াৰপৰা আপোনাৰ অভিজ্ঞতা কেনে হৈছিল ঠিক এনেদৰে এনেধৰণৰে প্ৰশ্নটো হ'লে আমাৰ উত্তৰটো দিবলৈ ভাল হয় কিন্তু ইয়াতে কথা এটা হৈছে আমি প্ৰায়েই বেলেগ ভাষাৰপৰা অসমীয়ালৈ অনুবাদ কৰিবলগীয়া হয় ঠিক তেনেদৰে অসমীয়াৰপৰাও আমি ইংৰাজীলৈ অনুবাদ কৰিবলগা হয় এয়া আমাৰ প্ৰশ্নকাকততো আমি পাওঁ ট্ৰেঞ্চলেশ্যন বুলি যিটো কয় ট্ৰেঞ্চলেশ্যন কৰিবলৈ পাওঁ ঠিক তেনেধৰণে বহুত কামেই আমি কৰি থাকোঁ ইংৰাজীৰপৰা অসমীয়ালৈ তেনেদৰে মই মোৰ এটা খুব মজাৰ খুব ভাল লগা এটা অভিজ্ঞতা আছে মই মোৰ সন্তানটোক যেতিয়া সি চাৰি বছৰৰ আছিলে চাৰি বছৰ পাঁচ বছৰ ছয় বছৰ সেই সময় সময়চোৱাত তাক মই প্ৰায়েই গ'ল্প কৈছিলোঁ সাধু কথা কৈছিলোঁ আৰু সাধু কথাবোৰ কওঁতে কওঁতে এটা সময়ত এনেকুৱা হৈছিল গৈ যে সাধু কথা প্ৰায় নাইকিয়া হৈ গৈছিল আমি পঢ়িছিলোঁ জাতকৰ সাধু বা বুঢ়ী আইৰ সাধু বিভিন্ন ধৰণৰ কমিকচ্ টিংকল এইবোৰ পঢ়িছিলোঁ তেতিয়া মই এটা নতুন বুদ্ধি নতুন এটা কৌশল উলিয়াই লৈছিলোঁ তাক সাধুবোৰ ক'ব কাৰণে বিভিন্ন ধৰণৰ ইংৰাজী সাধু কিতাপৰপৰা মই অসমীয়ালৈ অনুবাদ কৰি তাক সাধুবোৰ কৈছিলোঁ সেই সাধুবোৰ কওঁতে তেতিয়া মোৰ নিজৰ ভাষাৰ নিজৰ ভাষাৰ অসমীয়া ভাষাত কথাবোৰ কওঁতে সাধুবোৰ যেতিয়া মই তাক ক'বলগা হৈছিল তেতিয়া বহুতখিনি শব্দ নতুনকৈ ব্যৱহাৰ কৰিবলৈ শিকিছিলোঁ সেনেকুৱা ধৰণৰ অভিজ্ঞতাই আমাৰ ভাষাটো বহুত চহকী কৰে বুলি মই ভাবোঁ অভিধান ব্যৱহাৰ কৰিলে আমাৰ অসমীয়া ভাষাৰ বহুত নজনা কথাই আমি জানিব পাৰোঁ শব্দবোৰ বুজিব পাৰোঁ তেনেকুৱা ধৰণৰ কথা হয় তাৰপাছত মই বিভিন্ন ধৰণৰ বিজ্ঞাপনবোৰতো মই কাম কৰোঁ বিজ্ঞাপনত যেতিয়া কিবা এটা আপোনাৰ স্ক্ৰিপ্ট এখন পঢ়িবলৈ দিয়ে তেতিয়া স্ক্ৰিপ্টখন প্ৰায় ইংৰাজীত লিখা থাকে ইংৰাজীৰপৰা অসমীয়ালৈ অনুবাদ কৰি কওঁতে কওঁতে আমাৰ এক ধৰণৰ অভিজ্ঞতা হৈ যায় আৰু সেই অভিজ্ঞতাবোৰে আমাক যথেষ্ট চহকী কৰে ভাল লাগে তেনেকুৱা ধৰণৰ কথাবোৰৰপৰা আমাৰ মাতৃভাষাৰ নিশ্চিতকৈ বহুত উপকাৰ হয় আৰু অসমীয়া ভাষাত নিজৰ শব্দৰ ভঁৰালটো চহকী কৰাটো প্ৰতিজন অসমীয়াৰে দ্বায়িত্ব আৰু কৰ্তব্য বুলি মই অনুভৱ কৰোঁ অভিজ্ঞতা বুলি ক'বলৈ গ'লে সৰু সৰু কথাবোৰ মানুহে লক্ষ্য কৰিব লাগে আৰু লক্ষ্য কৰিলেই যেতিয়া আমি ৰাজপথেদি কৰবালৈ খোজ কাঢ়ি গৈ থাকোঁ তেতিয়া আমি সমুখলৈ চালে বা শাৰী শাৰী দোকানবোৰলৈ যেতিয়া মন কৰোঁ সকলোৱে দোকানত এখনকৈ ফলক থাকে ফলকবোৰ যদি আমি মাতৃভাষাত দিয়া আৰম্ভ কৰোঁ সেই কথাটোৱে নিশ্চিতভাৱে আমাৰ উঠি অহা প্ৰজন্মক সহায় কৰিব নিজৰ ভাষাটো জনাত বুজাত আৰু শুদ্ধকৈ শব্দবোৰ ব্যৱহাৰ কৰাত আৰু প্ৰতিজন উঠি অহা নৱপ্ৰজন্মই শুদ্ধকৈ নিজৰ মাতৃভাষাটো ক'ব জনাতো অতন্ত্য প্ৰয়োজনীয় কথা বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ অভিজ্ঞতাবোৰ সেনেকুৱাই